আমি এতিয়া কুকুৰা পুহিবলৈ মাটি এডখৰ লাগিব তাৰপা মাটি এডখৰ লাগিব আকৌ বাঁহ লাগিব গঁৰাল বনাবলৈ তাৰপা আকৌ তাঁৰ লাগিব টিং লাগিব হাঁহ কুকুৰা পুহিবলৈ তাৰপা আকৌ পাঁচি এতিয়া দুটা যেনিবা কুকুৰা পুহি আকৌ যেনিবা আমি পাঁচি দিব লাগিব ধান চাউল কুকুৰাক ভাত দিব লাগিব টাইমত আকৌ তাৰপা আকৌ দুটাৰ পৰা আকৌ বাঢ়ি যাব আকৌ হাঁহ পুহিব হ'লে দুটা হাঁহ আনিলে ধৰ এতিয়া হাঁহক ধান দিব লাগিব ভাত দিব লাগিব সেয়াই আৰু যতন কৰিব লাগিব হাঁহ কুকুৰা টাইমে টাইমে চাব লাগিব সেই দুটাৰ পৰা যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকিব আৰু তাৰপা হাঁহ কুকুৰা এতিয়া ডাঙৰ হ'লে মানে হাঁহৰ ঘৰ লাগিব হাঁহৰ কাৰণেও এক্সট্ৰা ঘৰ লাগিব হাঁহৰো বাঁহ লাগিব ধৰক তাৰপা আকৌ সজা বনাব লাগিব সেয়াই যেনিবা হাঁহে এতিয়া দুটাৰ পৰা আকৌ কণী পাৰি আকৌ মানে বাঢ়ি বাঢ়ি যাব হাঁহক এতিয়া ধান চাউল দিব লাগিব টাইমে টাইমে চাব লাগিব সেয়াই আৰু